লগতে সেই সন্তানটোক যদি ভাল শিক্ষা দিব পাৰে তেনে তেওঁ এখন সমাজৰ লগতে এখন দেশৰ

ছোৱালী হ'লে কেনেকৈ ভাল বেয়া পৰা নিজক বচাই ৰাখিব লাগিব তাৰ বিষয়ে অকণমান জ্ঞান দিব লাগিব

ভৱিষ্যতে সকলোৰে বাবে ভাল কাম এটা কৰিব পাৰে অকল নিজৰ বাবে নহয় সকলোৰে বাবে ভাবিব পাৰে সেইয়া তেওঁলোকক জ্ঞান দিব লাগিব

কিন্তু আজিকালি কিছুমান সন্তান এনেকুৱাও আছে যি মাক দেউতাক নেচায় তেওঁলোকক অকলশৰীয়া কৰি থৈ গুচি যায় বুঢ়া বয়সত তেওঁলোকক একাশৰীয়া কৰি থৈ গুচি যায় কিন্তু কিন্তু মই ভাবোঁ যে তেওঁলোকক ভাল শিক্ষা দিলে মানে তেওঁলোকে তেনেকুৱা নকৰে

অলপ ভাবিব লাগে অলপ চকু দিব লাগে তেওঁলোকক অলপ কঠাৰ তেওঁলোকৰ প্ৰতি অলপ কঠোৰ হ'ব লাগে তেওঁলোকক মৰমো কৰিব লাগে লগতে তেওঁলোকক অকণমান